মোৰ বাগিচাখন চোৱা চিতা কৰোঁতে মই নানান উদ্ভিদৰ সম্ভাৱনীয় ৰোগ বা অন্যান্য পোক বা কীট পতঙ্গৰ আক্ৰমণ লগতে গৰু ছাগলীৰ দ্বাৰা অত্যাচাৰ সহ্য কৰিবলগীয়া হয়